হেল্ল' দাদা এই প্ৰম' ক'ডৰ যোগেদি কিবা মই ৰেহাই পাম নেকি বাৰু মানে মই ফুৰিবলৈ যোৱা কথা আছিলে এফালে আপোনাৰ হেৰি আপোনালোকৰ কেবখন খালী আছে নেকি বাৰু কেইটা বজাত পাম আপোনালোকৰ কেবখন খালী অঁ হয় নেকি হেৰি মই এই এফালে গুৱাহাটী যাবলগীয়া আছিলে এতিয়া কেব এখন লাগিছিলে আপোনালোকৰ এতিয়া কিবা প্ৰম' ক'ডৰ যোগেদি ৰেহাই চেহাই দিয়ে বা তাকে খবৰটো কৰোঁ বুলি খবৰটো কৰিলোঁ হয় হয় অঁ এতিয়া কিমান মান হ'ব আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা এতিয়া গুৱাহাটীলৈ এই দামটো অকণ বেছি কৈছে দাদা আপুনি দামটো কিবা এটা মিলাওক দামটো পাঁচ হাজাৰ বেছি হ'ব আপুনি কিবা এটা মিলাই লওক হয় হয় নাই গম পাইছোঁ তেলৰ দাম বাঢ়িছে টোলগেট সেয়া হ'লেও কিবা এটা অকণমান যদি মিলাই ল'লে হয় আমাৰ সুবিধা হ'লে হয় হয় হয় চাৰি হাজাৰ বেছি হ'ব নহয় কিবা এটা চাওক কাৰণ ঘৰৰ গোটেই সদস্যখিনি যাব গোটেই ঘৰৰ মানুহ যাব গোটেইখিনি যাব হয় গোটেইখিনি যাব হয় কাৰণ ডাঙৰ গাড়ীয়ে লাগিব কেব বা আপোনাৰ আপোনালোকৰ এইখন হৈ যাব বাৰু এতিয়া কিমান লাগিব আপুনি দামটো কওক এই চাৰি হাজাৰ নহ'ব চাৰি হাজাৰ আপুনি অকণমান বেছি হৈছে আপুনি কিবা এটা মিলাওক

হয় হয় নাই নাই ইমানখিনিওতো নহয় আমাৰ ঘৰৰ মানুহখিনিয়ে যাব আৰু চাব অলপ ৰাতি নহয় বেছি তাত ৰাতিলৈ ঘৰ পাবহি ৰাতিপুৱা সোনকালে যাব ঘূৰি পকি ধুনীয়াকৈ আহিব আৰু তাত চাব জেগাখিনি জেগাখিনি চাই মেলি আহিব

হয় নাই নাই চাৰিহাজাৰ নহ'ব দাদা পঁচিছশ লওক আৰু এই পাৰিব কিয় নোৱাৰিব পঁচিছশ টকা এটাহে পঁচিছশ টকা বহুত এই একো নাই হৈ যাব তিনি হাজাৰ এহ্ তিনি হাজাৰ বেছি হ'ব আপোনাৰ পঁচিছশ লওক ঠিক আছে দিয়ক আপোনাৰো নহয় মোৰো নহওক সাতাইশ টকা এটা ল'ব হৈ যাব ঠিক আছে আপুনি কেইটাত আহিব কওক অঁ আপুনি এড্ৰেছটো গম পায়েই নহয় বিশ্বনাথ চাৰিআলি নগাঁও ঠিক আছে আপুনি আহি যাব দিয়ক ধন্যবাদ